আঠাইছ জুলাই দুহেজাৰ তিনি চন পঁচিছ জুন দুহেজাৰ চন চৌব্বিছ জুন দুহেজাৰ দুই চন একত্ৰিছ ডিচেম্বৰ দুহেজাৰ বাইছ চন ত্ৰিছ জুলাই দুহেজাৰ পাঁচ চন